অঁ মই সেইদিনাখন যে লৈছিলোঁ কিতাপখন কিতাপখন এনেই ঠিকেই আছিলে কিন্তু কাগজবিলাক বৰ এটা ঠিক নহয় আৰু কাগজবিলাক ইখনৰ লগত সিখন জইন হৈ আছে আৰু কা কিতাপখনত মানে যোনবোৰ আখৰ আখৰবিলাক প্ৰিণ্টবিলাকো ভালকৈ বহা নাই আখৰবিলাক মানে স্পষ্ট হোৱা নাই সেইটো কাৰণে এই পিছত যাতে ভৱিষ্যতলৈ কিতাপখন চপা কৰোঁতে অকণমান গুৰুত্ব দিয়ে আৰু ল'ৰা ছোৱালীয়েও যাতে পঢ়িবলৈ অকণমান সুবিধা পায় সেইটো কাৰণে অকণমান গুৰুত্ব দিব